অঁ এই হাঁহ মুৰ্গী পাৰ চৰাই এইটো আমি আগতে বহুত বছৰ আগতে মই কৰিছিলোঁ আমাৰ ঘৰত এতিয়া তাৰমানে মই কৰিবৰ সময় নাই তাৰমানে আমাৰ ঘৰতে বিজনছ বিজনেছ আছে কাঁহ বাচন পিতলৰ বিজনেছ ঘৰতে আছে এই বিজনেছতো আমাৰ বহুত দহ পোন্ধৰজন মানুহ আছে আমাৰ ঘৰত সিহঁতক মই চাহ পানী দি থাকিব লাগে দিনটোত বাকী আৰ মই এলাখন হাঁহ চা হাঁহ ছাগলী বা চৰাই চিৰিকটি এলাখন পুহিব ইতা মোৰ আৰু সময় নাই আমাৰ ঘৰত বিজনেছখন ঘৰতে না চাহখনি তোমাৰ মই চাহ পানী দিওঁতে দিনটো যায় বহুত ৰাখা তোমাৰ মানুহে তোমাৰ দছ পোন্ধজন মানুহ তোমাৰ ঘৰতে আমাৰ বিজনেছ ঘৰতে